বৰ্তমান সময়ত অসমত শিল্পকলা খণ্ডৰ বহু উন্নতি হোৱা দেখা গৈছে হ'লেও ইয়াৰ ক্ষেত্ৰত সন্মুখীন হ'বলগীয়া প্ৰত্যাহ্বানখিনি শেষ হোৱা নাই ইয়াৰ এটা প্ৰধান সমস্যা হৈছে পুঁজি যিখিনি মানুহে বিভিন্ন ধৰণৰ শিল্প সৃষ্টি কৰে সেইখিনি মানুহৰ হাতত পাৰ্যমানে পুঁজি নথকাৰ বাবে তেওঁলোকে কেতিয়াবা এই ক্ষেত্ৰৰ সামৰণি মাৰি বেলেগ ধৰণৰ চাকৰিৰ বাবে গুচি যোৱা দেখা যায় এনে মানুহক স্বীকৃতি প্ৰদান কৰাও খুব কমেই দেখা পোৱা যায় কাৰণ তেওঁলোকে এই শিল্পকলাৰ ভালদৰে প্ৰচাৰ প্ৰসাৰ কৰিব নজনাৰ বাবে বহু মানুহ তেওঁলোকৰ বিষয়ে জনাজাত নহয় যাৰ বাবে তেওঁলোকে তেওঁলোকৰ পাবলগীয়া স্বীকৃতি নাপায় শিল্পকলাসমূহ উন্নত কৰাৰ বাবে বা নিৰ্মাণ কৰিবৰ বাবে যিখিনি বিশেষ সা সুবিধা বিশেষ সঁজুলিৰ প্ৰয়োজন হয় সেই সঁজুলিখিনিও সহজে উপলব্ধ নোহোৱাৰ বাবে অসমৰ শিল্পকলা খণ্ড কিছু পৰিমাণে পিছ পৰি থকা দেখা পোৱা গৈছে